অঁ কোনে কৈছে অঁ কিহৰ কম্প্লেইণ কোৱা

অঁ কোন কোনজন মানুহ কৈছে নামবোৰ জানা নেকি নামবোৰ কোৱা নাই তেতিয়াহ'লে লিখিতভাৱে এখন কম্প্লেইন এখন দিব লাগিব আমাৰ থানালৈ অঁ তেনেকৈ এখন দিব লাগিব কম্প্লেইন এখন দিব লাগিব যে হয় মোক আমুক জাগাৰ পা এনেকৈ এনেকৈ কিডনেপ কৰিম কৈহে বোলে ল'ৰা ছোৱালী লৈ যাম টকা ডিমাণ্ড কৰিছে তেনেকুৱা এখন কম্প্লেইন দিব লাগিব তেতিয়া আমি চোকা নজৰ দি পেলাই তেওঁলোকক ধৰিবলৈ চেষ্টা কৰিম একো অঁ অঁ কোন জেগাৰ পৰা দিছে বাৰু এইটো কম্প্লেইন কোন জেগাৰ পৰা এইটো হেৰি দম দিছে এইটো এই অঁ জেগা সেইটো কাৰণে মোবাইল মোবাইল নম্বাৰটো আছে নে মোবাইল নাম্বাৰটো কম্প্লেইন দিওঁতে মোবাইল নাম্বাৰটোতো দিব লাগিব অঁ মোবাইল নাম্বাৰটো দিব কিন্তু বেলেগ বেলেগ মোবাইল নাম্বাৰেদিও কৰিব পাৰে আকৌ একেটা মোবাইলে নাম্বাৰ দি দম দিছেনে নে বেলেগ বেলেগ নম্বৰ দি দম দিছে অঁ এবাৰহে দিছে খালি দম কিমান সময়ত দিছে সময়টো ক'ব পাৰে অঁ এটামান বজাত অঁ তেন্তে ঠিক আছে বাৰু হ'ব ঠিক আছে হ'ব